নমস্কাৰ গ্ৰহণ কৰিব মই ভ্ৰমণলৈ যাওঁ মাজে মাজে আৰু ভ্ৰমণলৈ গ'লে মই বন্ধুবৰ্গ বা আৰু লগত পৰিয়ালবৰ্গৰ লগত তেনেকে ফুৰিবলৈ যাওঁ ফুৰিবলৈ গৈ সকলোৰে মন ভালে থাকে ফুৰিবলৈ গ'লে বহুত সমস্যা যিবিলাক আছে সেইবিলাক দূৰ হয় গতিকে ফুৰিবলে তাত মোক ভালেই লাগে অৱশ্যে গতিকে মই ফুৰিবলে ভ্ৰমণত য'ত যাওঁ ভাল লগা ঠাই হ'ল মোৰ ভৈৰৱকুণ্ড বগা মাটি তেনেকুৱা জেগাত পাহাৰৰ জেগাত গৈ ভাল লাগে তাতে গৈছোঁ বহুবাৰ আৰু বন্ধুবৰ্গৰ লগত আগতে যোৱা হৈছিলে কিন্তু এতিয়া বৰ্তমান পৰিয়ালবৰ্গৰ লগত যাওঁ পৰিয়ালবৰ্গৰ লগত গ'লে বহু সমস্যাৰ সমাধান হয় কাৰণ মনটো ভাল থাকিলে ভালেই থাকিব গতিকে তাতে যোৱা হয় আমাৰ আৰু যিহেতু যিহেতু মই যোৱা আজি

বিছ পঁচিছ বাৰ মানে গ'লোঁ কিন্তু গৈ আমনি নালাগে যিহেতু আমনি নালাগে সেইকাৰণে যোৱা যোৱা দেহ মন ভালে থাকে ভ্ৰমণলৈ গ'লে এতিয়া মাজতে এবাৰ গ'লো পুৰীলে কিন্তু নিজৰ ওচৰতে থকা বনভোজস্থলী তাতে গৈ বেছি ভাল লাগে

আৰু যিহেতু মই ভ্ৰমণত যাওঁতে পৰিয়ালবৰ্গৰ লগত যাওঁ ল'ৰা ল'ৰা মোৰ গতিকে ল'ৰাৰ লগত যাওঁ এয়া মন ভালে থাকে মনটো ভাল কৰাৰ কাৰণে মাজে মাজে গৈ থকা হয় সঘনাই বুলি নকওঁ মাজে মাজে দুমাহ দেৰ মাহৰ যোৱা হয় আৰু গতিকে আপুনি যদি ভ্ৰমণলৈ যাব বিচাৰেঁ তেনেহ'লে ভাল ঠাই তাতে ভ্ৰমণত যাব পাৰে আৰু বগা মাটি গৈ ভাল লাগে তাতে বহুত পোৱা যায় গতিকে তাতে জানুৱাৰীত গ'লে ডিচেম্বৰত গ'লে তেতিয়া বেছি ভাল লাগে অলপ ঠাণ্ডা থাকে আৰু তাতে পুটানীৰ কাষতে গতিকে গৈ আমাৰ ভালেই লাগে তাতে সে বগামাটিত কিন্তু সন্ধিয়া তাতে হাতী বাঘ এইেইবিলাক ওলায় কিন্তু ইয়াতে কোনো ধৰণৰ সমস্যা নাথাকে ভৈৰৱকুণ্ড আমাৰ পৰা ঘৰৰ পৰা সোতৰ কিলোমিটাৰ গতিকে তাতে গৈ আমি ভালেই পাওঁ দিয়কচোন আৰু তাৰ বিষয়ে বেছিকৈয়ো নকওঁ এতিয়া হয়